এজন আৰ্টিষ্ট হিচাপে মই সন্মুখীন হোৱা কিছুমান অসুবিধা হ'ল যে ড্ৰয়িঙৰ বাবে ষ্টীল লাইফ আৰু পৰ্ট্ৰেটৰ বাবে লাগতিয়াল কিছুুমান কালাৰ পেঞ্চিল ৰং আৰ্টিষ্ট কালাৰ এইবিলাক বহুত দামী যোনবোৰ কিনিবলৈ বহুত টকাৰ প্ৰয়োজন আৰু লগতে এইবোৰ সকলো ধৰণৰ দোকানতে উপলব্ধ নহয় আৰু উপলব্ধ হ'লেও লিমিটেড ষ্টকতহে থাকে আৰু এইবোৰ বস্তু হে এখন ছবিক যিমান ভাল সামগ্ৰী হয় যিমান ভাল ৰঙৰ সামগ্ৰী হয় সিমানেই ছবিখন বা আৰ্টটো ধুনীয়া হয়